আমাৰ গাঁৱত জাৰ্চীগাই পুহিবলৈ বেলেগ সুবিধা হয় আমাৰ ওচৰতে ইয়াত এজন ব্যক্তি আছে সেই ব্যক্তিজনে জাৰ্চী গাই পুহিছে জাৰ্চী গাই পুহি পিনি বহুত উন্নতি কৰিছে তেওঁ হ'ল খৰচ কম হয় তেওঁ বোলে কয় ঘাঁহ চাঁহ যিবিলাক চৰকাৰী দানাৰ উপৰিও ভুচিবিলাকৰ উপৰিও ইয়াত ঘাঁহ বিলাক সহজতে পাই পইচা খৰচ নহয় এইবিলাকো খাবলৈ দিয়ে আৰু এই গাখীৰ নি পিনি কজোৱাক দিয়ে কজোৱাই নি পিনি টাউনত বিক্ৰী কৰে তেওঁবিলাকে সেইকাৰণে তেওঁ বেছি কম খৰচত অধীক উৎপাদন কৰি অধীক উৎপাদন কৰিব পাৰি মুনাফা অৰ্জন কৰিছে তেওঁ বহুত আগবাঢ়িছে এনেকৈ খৰচ কম হৈছে উৎপাদন বেছি হৈছে চৰকাৰী সেই গাখীৰ কজোৱাক দিয়ে কজোৱাক দি পিনি তেনেকৈ উৎপাদন কৰিছে নিজেও বিক্ৰী কৰে অ' গাঁৱত কিবা সকাম নিকাম কিবা হ'লেও তেওঁ পাই গাখীৰ আনি পিনি মানুহ বিক্ৰী কৰি দিয়ে তেওঁ গাখীৰটো গাখীৰ বিক্ৰী কৰি তেওঁ বহুত উৎপাদন লাভমুখী হৈছে